হেল্ল' হেল্ল' অ আছেনে ঘৰত অ এই মই এটা কথা সুধিব খুজিছিলোঁ ৰ'ব এই মইতো বহুত দিন গুৱাহাটীতে থাকিলোঁ এতিয়া গাঁৱত আহিলোঁ এই কেইডালমান তামোলৰ পুলি আছিল এই ৰুব খুজিছিলোঁ কেনেকৈ ৰুব লাগে এই মই নাজানো না অ কিমান আঁতৰে আঁতৰে ৰুব লাগে ন'

দুই দুই হাতমান লাগে নেকি

হেল্ল' এই তামোলটো ৰ'ব অলপ অলপ তাৰমানে এক ফুট এক ফুটমান হৈ আছে বহুতটা পুলি আছে মই বোলো ক'ৰবাত ৰুই থৈ যাওঁ সেইকাৰণে আপোনাক সুধিছোঁ আপুনি যে তামোলৰ এ মানে পুলি ৰুয়েই থাকে আপোনাৰ তামোলৰ গছ আছে সেইকাৰণে মই বোলো সুধি চাওঁ আপোনাকে মইতো ৰুৱাই নাই মই এতিয়া গাঁৱত আছোঁ ৰ'ব মই ঘৰত নাই গুৱাহাটীত নাই হয় নেকি অ কিবা কিবা দিবা কিবা দিব লাগে নেকি তলত অ হয় নেকি অ অ তাকেতো ৰ'ব এ বা তামোল কিনি খাবয়ে নোৱাৰা হৈছে দেখোন গা গাঁৱতো ইমান দাম তামোলৰ টাউনতে টাউনতে গাঁৱতেতো বহুত দাম এতিয়া তামোল খাবয়ে নোৱাৰা হৈছে এতিয়া তা তামোল খাব তামোল খাব বাদ দিব লাগিব আৰু কাৰণ ইমান দামত তামোল কিনিব ছয়শ ছয়শ টকা হৈছে দেখোন তামোলৰ পোণ এই সেইকাৰণে মই বোলো কেইডালমান ৰুই থৈ দিওঁ কেতিয়াবা হয়েই সেইকাৰণে মই সুধিছিলোঁ ৰ'ব আপোনাক মই এতিয়া মই গাঁৱত আছোঁ ৰ'ব আপুনি আছেনে ভালে অ অ এই মই তামোলৰ কথা সুধিছিলোঁ দিয়ক আপনাৰ তামোলৰ গছত তামোল লাগিছেনে লগা নাই অ' তামোলৰ গছত বোলে তামোল লাগিছেনে লগা নাই এইবাৰ তামোল লাগিছেনে লগা নাই অ অ অ দিয়ক দিয়ক